পানী কেৱল মোৰ বাবে বুলিয়েই নহয় পানী প্ৰত্যেকজন ব্যক্তিৰে দৈনন্দিন জীৱনত এক প্ৰয়োজনীয় সামগ্ৰী পানীৰ অবিহনে কোনো ব্যক্তি জীয়াই থাকিব নোৱাৰে পানীৰ প্ৰয়োজন আমাক ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰ আগলৈকে প্ৰত্যেকটো সময়তে হয় পানীৰ প্ৰয়োজন যেনে ৰাতিপুৱা শুই উঠি দাঁত ব্ৰাছ কৰিবলৈ গা ধুবলৈ খাবলৈ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী তৈয়াৰ কৰিবলৈ পানীৰ প্ৰয়োজন হয় পানীৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে কেৱল মানুহেই নহয় পানীৰ অবিহনে জীৱ জন্তু লগতে গছ লতিকাও জীয়াই থাকিব নোৱাৰে যিদৰে মানুহক জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন ঠিক সেইদৰে পৰিৱেশটো সুৰক্ষিত হৈ থাকিবলৈ তথা পৰিৱেশ সেউজীয়া হৈ থাকিবলৈ গছ লতিকাৰে ভৰপূৰ হৈ থাকিবলৈ পানীৰ প্ৰয়োজন হয় কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে তথা মানুহে পানীৰ অপচয় কৰিবলৈ ধৰিছে তেওঁলোকে সহজে পানী উপলব্ধ বুলি গম পায় পানীৰ অপচয় কৰে কিন্তু পানী সংৰক্ষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে গতিকে আমি শিক্ষিত সমাজে প্ৰতিজন ছাত্ৰ ছাত্ৰী প্ৰতিজন ব্যক্তিক আমি সচেতন কৰিব লাগিব যে পানী আমি বচাব লাগে পানী যে আমি সংৰক্ষণ কৰিব লাগে সেই সম্পৰ্কে আমি তেওঁলোকক জ্ঞান দিব লাগে পানী যে কেৱল খাবলৈকে ব্যৱহাৰ হয় তেনে নহয় পানী ফুলত দিবলৈ প্ৰয়োজন হয় গাড়ী ধুবলৈয়ে হওক বা অন্য কোনো কামতেই হওক বা মানুহে গা ধুবলৈয়ে হওক বা কাপোৰ ধুবলৈয়ে হওক বা বা নিজকে পৰিষ্কাৰ কৰি ৰাখিবলৈ হ'লেও পানীৰ আমাক প্ৰয়োজন হয় এক কথাত ক'বলৈ গ'লে পানীৰ অবিহনে জীয়াই থকা সম্ভৱ নহয় ব্যক্তিৰ বাবে পানী সকলো পানীৰ অবিহনে কোনো ব্যক্তি জীয়াই থাকিব নোৱাৰে পানীৰ দৈনন্দিন জীৱনত যি ব্যৱহাৰ সেই ব্যৱহাৰ কোনেও নুই কৰিব নোৱাৰে পানী আমি সাধাৰণতে বহুতে পানী নলা নৰ্দমা আদিত থকা পানী ব্যৱহাৰ কৰিও কৰা দেখিবলৈ পোৱা যায় কিন্তু আচলতে নলা নৰ্দমা বা খাল পুখুৰীৰ পৰা আনি যি পানী আমি ব্যৱহাৰ কৰোঁ কেতিয়াবা সেই পানীৰ ফলত কেতিয়াবা স্বাস্থ্যজনিত সমস্যাও সৃষ্টি হ'ব পাৰে সেয়ে যিসকলে বিশুদ্ধ পানী খায় তেওঁলোক স্বাস্থ্যজনিত সমস্যাৰ পৰা বাচি থাকিব পাৰে গতিকে পানী যে কিমান আমাৰ জীৱনত প্ৰয়োজনীয় সেই কথা আমি উপলব্ধি কৰি পানী আমি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে যাতে প্ৰত্যেকজন ব্যক্তিয়ে পানী বচাব পাৰে আৰু পানীৰ সুবিধা লাভ কৰিব পাৰে আমি দেখিবলৈ পাওঁ যে গুৱাহাটী মহানগৰীতে হওক বা ডাঙৰ ডাঙৰ চহৰ নগৰবোৰত পানীৰ অভাৱ বিশুদ্ধ খোৱা পানীৰ অভাৱ যাৰ ফলত বিভিন্ন ব্যক্তি স্বাস্থ্যজনিত সমস্যাত ভোগে যদিহে আমি পানীৰ অপচয় ৰোধ কৰোঁ তেতিয়া সকলো মানুহে পানীৰ সুবিধা ভোগ কৰিব পাৰিব যি ঠাইত পানী উপলব্ধ নহয় সেই ঠাইতো আমি পানীৰ উপলব্ধ কৰাব পাৰিম গতিকে সকলো মানুহে পানীৰ প্ৰয়োজনীয়তা বুজি পানীৰ অপচয় ৰোধ কৰা উচিত